হেল্ল' হয় কোনে ক'লে অঁ অঁ অঁ কোন কাপোৰ আমাৰ ইয়াতটো বহুত কাপোৰে আছে বিভিন্ন ধৰণৰ কাপোৰ কেনেকুৱা কাপোৰ লাগে বাৰু অঁ বিয়াৰ অঁ অঁ অঁ পাটৰ কাপোৰ লাগে মুগাৰ নে কি আন বেলেগ কিবা কাপোৰ লাগে কিমান ৰেঞ্জৰ লাগে আছে দাম বহুত দামৰো আছে মানে একেবাৰে ত্ৰিশ পইত্ৰিশ হাজাৰ মানৰ পৰা সাত পাঁচ হাজাৰ মান তললৈ আছে কিমান মান লাগে বা আপোনাক আছে আছে আমাৰ গোটেই খিনিৰে আছে তাৰমানে এটা এটা ৰেঞ্জত মানে ভাগ কৰা আছে কাপোৰবিলাক আহিলে চাই নিব পাৰিব আৰু কিমান ল'ব এজোৰ ল'লে আমি নোৱাৰো অলপ বেছিকে ল'লে অলপ কমাই দিব পাৰি

ঠিক আছে কিবা এটা মিলাই দিম আমি আৰু কিবা এটা বেছিকৈ কাপোৰ ল'লে সাতত সাতত সাতত নোৱাৰি মানে সেইটো লচ হয় সেইকাৰণে চাব লাগিব আৰু এতিয়া তেনেকৈ কোৱা কথা নহয় আহিলে এটা কিবা এটা চাম আৰ গোটেই খিনি হাঁ লুই পাট আছে পলি পাট আছে তাৰ পিছত আৰু এইবিলাক যে ঘিচা আছে সেইবিলাকো আছে আছে আৰু ভেৰিটিছ কাপোৰ আছে আমাৰ ইয়াতে অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ চেষ্টা কৰিম এনেকৈ দিয়াই হয় বাৰু ঠিক আছে হ'ব